কেইদিনমান আগতে মই ফেচৱাছ এটা কিনিলোঁ কিনাৰ পাছত সেইটো মানে সেই প্ৰথমতে ইউজ কৰি ভালেই লাগিল মুখখন মানে আগতকৈ উজ্জ্বল কৰি দিয়ে বগা বগা এটা হেই ভাৱ এটা আহে কিন্তু তাৰ পাছত হয় কি দুদিনমান ইউজ কৰাৰ পাছত দেখিলোঁ স্কিনখন ড্ৰাই হৈ যায় একদম ড্ৰাই হৈ একদম ইৰিটেচন হৈ যায় খ খজুৱাই গোটেই স্কিনখন ৰঙা ৰঙা পৰি যায় তো সেইটো মানে ইউজ কৰি বৰ বেয়া লাগিছে মানে একফালদি যদিও স্কিনখন অলপমান বগা কৰে কিন্তু ইফালদি গোটেই খজুৱাই গোটেই বৰ ইনফেকচন টাইপ কৰি পেলাইছে লগতে আৰু এটা মই চেম্পুও কিনিছিলোঁ চেম্পুটোৰ আৰু হ'ল কি চুলি কেইডাল সৰে গোটেই সেইটো যদি লগোৱাৰ পিছত গামোচাখনেদি মূৰটো মুচি দিওঁ গোটেই বহুত চুলি সৰে গতিকে এই দুটা প্ৰডাক্ট ইউজ কৰি মোৰ একদম ভাল লগা নাই